মোৰ সকলোতকৈ ভাল লগা খেলুৱৈ সকলৰ ভিতৰত এজন হ'ল আপোনাৰ মহেন্দ্ৰ সিং ধোনী তেওঁ ক্ৰিকেট জগতৰ এজন বিশ্ববিখ্যাত তাৰকা আৰু মই আৰু এজন খেলুৱৈক ভাল লাগে তেওঁৰ নাম হ'ল ক্ৰিষ্টিয়ানো ৰোনাল্ড' তেওঁ ফুটবল জগতৰ এজন জনপ্ৰিয় খেলুৱৈ মহেন্দ্ৰ সিং ধোনীক ভাল লাগে কাৰণ তেওঁ যিকোনো পৰিস্থিতিতে কেতিয়াও তেওঁ মানে তেওঁ সদায় তেওঁক এটা নামেৰে জনা যায় কেপ্তেইন কুল তেওঁ মানে সকলো খেলৰ পৰিস্থিতি যেনেকুৱাই হওক তেওঁ সকলো সময়তে কুল হৈ থাকে মানে ঠাণ্ডা ভাব মনোভব মনোভাবেৰে খেলি থাকে গতিকে তেওঁক আমি কেপ্তেইন কুল বুলি জনা যায় মোৰ কেতিয়াবা তেনেকুৱা হ'বলৈ মন যায় মোৰো মন যায় ক্ৰিকেট খেলি তেওঁৰ দৰে গোটেই বিশ্ব জগত জিনিব মোৰ ভাল লাগে তেওঁক তেওঁ আৰু মই ভাবোঁ তেওঁৰ লেখিয়া খেলুৱৈ আমাৰ ভাৰতে আৰু কেতিয়াও নাপায় কেতিয়াও পোৱা নাছিলে আৰু কেতিয়াও নাপায় তেওঁ এজনেই আছিল মহেন্দ্ৰ সিং ধোনী আমাৰ ভাৰতত তেওঁ আমাক যিবোৰ অৱদান দি থৈ গ'ল ক্ৰিকেটত তেওঁ আমাক বহুটো চাৰিটাকৈ কাপ কাপ দি থৈ গ'ল ভাৰতক মই ভাবোঁ তেওঁ তেওঁৰ দৰে আৰু কোনো আমাৰ ভাৰতৰ কেপ্তেইনশ্বীপ তেনেকৈ ল'ব নোৱাৰে ভৱিষ্যতেও নোৱাৰে আজিও ল'ব পৰা নাই আৰু ভৱিষ্যতেও ল'ব নোৱাৰে আৰু এজন মহান খেলুৱৈ হ'ল ক্ৰিষ্টিয়ানো ৰোনাল্ড' তেওঁ ফুটবল জগতৰ এনেকুৱা এজন খেলুৱৈ যোনজনক আমি ভগৱান বুলি কওঁ ফুটবলৰ তেওঁ এজন বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা আছিল কিন্তু তেওঁ কষ্টৰ ফলত আজি ইমান ওপৰত আহিছে যে মোৰ তেওঁক চাই কেতিয়াবা মোৰ বহুত অনুপ্রাণিত হওঁ আৰু মোৰ তেওঁৰ দৰে হ'বলৈ বহুত মন যায় কেতিয়াবা মোৰ তেওঁক দেখিলে এনে ভাব হয় যে এদিন মইয়ো তেওঁৰ দৰে বিশ্ববিখ্যাত হ'ব পাৰিম কিন্তু মই চেষ্টা কৰিব লাগিব তেওঁ বহুত চেষ্টা কৰি আজি তেওঁ সেই স্থান লাভ কৰিছে তেওঁ আজি ফুটবল জগতত তেওঁক সকলোৱে জানে ফুটবল জগতত বুলি নহয় তেওঁক আজি সকলো পৃথিৱীৰ মানে সকলোৱে জানে আপুনি সৰুৰ পৰা ডাঙৰলৈকে যাকে সোধে ক্ৰিষ্টিয়ানো ৰোনাল্ডো বুলি তেওঁক সকলো পৃথিৱীৰ সকলো মানুহেই চিনি পায় আজি তেওঁ বহুত বিশ্ববিখ্যাত হৈ পৰিছে তেওঁ ইমান ভাল খেলে যে তেওঁ তেওঁ বহুত কেইটা গ'লো দিছে তেওঁ ৱৰ্ল্ড কাপতো বহুত কিবাৰ তেওঁ দলক জিকাবলৈ তেওঁ এটা মুখ্য ভূমিকা আগবঢ়াইছে সেই দুজন খেলুৱৈক মোক বহুত ভাল লাগে আৰু মই তেওঁলোকৰ দৰে হ'বলৈ সদায় চেষ্টা কৰোঁ কৰিছোঁ আৰু কৰি থাকিম ভৱিষ্যতলৈয়ো